আমি সমাজত থাকোঁ যিহেতু গতিকে আমাৰ বিয়া বাৰু হৈয়ে থাকে বিয়া এই সবাহ সেইবোৰ পাতি থকা হৈয়ে থাকে গতিকে আমি পানী দৰকাৰ হ'লে ডাঙৰ ডাঙৰ চিনটেক্স তিনি দুই তিনিটা গোটাই লওঁ লৈ মটৰ লগাই ওচৰৰ মানুহৰ পুখুৰী বা কুঁৱা তেনেকুৱাৰপৰা পানীখিনি আনি লওঁ লৈ আকৌ খাব কাৰণে বটলৰ পানী কিনি আনো নহ'লেতো পুখুৰী বা হেৰিয়ৰ পানীটো খাব নোৱাৰি আয়ৰণ থাকে গতিকে বটলৰ পানীকে কিনি আনো খাবৰ কাৰণে তাৰপিছত আৰু এখন বিয়া বা সকাম পাতিবলৈ হ'লেতো বহুত পানী দৰকাৰ হয় আমাৰ ধোৱা মেলাৰপৰা ধৰি এইখিনি কৰিবলৈতো বহুত পানীৰ দৰকাৰ গতিকে পুখুৰী বা কুঁৱাৰ পানীয়ে আমি সৰহভাগটি ব্যৱহাৰ কৰোঁ কিনা পানীটো ইমান ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে আমি পুখুৰী বা কুঁৱাৰ পানীয়ে ব্যৱহাৰ কৰোঁ এয়াই আৰু বিয়া বা সকামৰ কাৰণে এইখিনিয়ে আমি পানী গোটাই মেলি এইয়াকে হেৰি কৰোঁ আৰু ব্যৱহাৰ কৰোঁ